কৰ্মই আমাৰ ধৰ্ম কৰ্ম কৰি জীৱনত আগুৱাই যোৱাটো আমাৰ এটা যোগাত্মক পদক্ষেপ বুলি ক'ব লাগিব গতিকে কৰ্ম ক্ষেত্ৰত বিভিন্ন সময়ত বিবাদ বা কঠিন পৰিস্থিতি অহাটো স্বাভাৱিক দেখা যায় আমাৰ দৈনন্দিন কৰ্মক্ষেত্ৰত আমি যিবোৰ কৰ্ম কৰি থাকোঁ তাত প্ৰায়েই কঠিন পৰিস্থিতিসমূহ আহি পৰে আমি সেই কঠিন পৰিস্থিতিসমূহ যিমান পাৰোঁ ভালকৈ চম্ভালিব চেষ্টা কৰোঁ পৰিস্থিতিবোৰ ক'ৰ পৰা আহিছে কেনেকৈ আহিছে কিয় আহিছে আদি সঠিকভাৱে বুজ ল'বলৈ চেষ্টা কৰোঁ তাৰপাছত সেই পৰিস্থিতিসমূহ কেনেকৈ কৰিলে আমি তাৰ পৰা পৰিত্ৰাণ পাম তথা পৰিস্থিতিটো চম্ভালিবলৈ সহজ হ'ব সেই সকলোবিলাক বুজ ল'বলৈ চেষ্টা কৰোঁ ইয়াৰ অন্যথা আমি কৰ্মক্ষেত্ৰত আগবাঢ়িব নোৱাৰিম সেয়েহে কৰ্মক্ষেত্ৰত আগুৱাই যাবলৈ হ'লে এনেধৰণৰ বিবাদ বা কঠিন পৰিস্থিতিসমূহ সম্ভালাটো খুবেই প্ৰয়োজন সেয়েহে আমি পোনপ্ৰথমে ক'ব লাগিব আমি কৰা যিটো কৰ্ম সেই কৰ্মটো কিহৰ ভিত্তিত হৈছে তাৰ ভিত্তিত আমি বুজ ল'ব লাগিব সেই কৰ্ম কৰ্মস্থলী ক'ত সেই কৰ্মস্থলীৰ পৰা কেনেধৰণে আমাৰ মাজলৈ কৰি কঠিন পৰিস্থিতি আহিছে সেইটোও চাব লাগিব কিয় আহিছে সেই পৰিস্থিতিৰ বুজ ল'বলৈ চেষ্টা কৰিব লাগিব আৰু কি কৰিব লাগিব সেই বিষয়ে নিজেই ব্যক্তিগতভাৱে নোৱাৰিলেও জ্য়েষ্ঠজনৰ সহায় লৈ নতুবা অত্মীয় স্বজন নাইবা বন্ধুবৰ্গ ইত্যাদি ইত্যাদিৰ কিছুমানৰ সহায় ল'ব লগা হয় নিজৰ বিবেকে আমি যিবোৰ কথা ঢুকি নাপাওঁ যিবোৰ কথা বুজ ল'ব নোৱাৰোঁ সেই কথাসমূহ আমি জ্য়েষ্ঠজনৰ সহায় লৈও পৰিস্থিতি সমাধা কৰি আগুৱাই যাব পাৰোঁ নাইবা যদি অকলশৰে কৰ্মক্ষেত্ৰখনত কৰি থাকোঁতে যদি বিবাদ বা কঠিন পৰিস্থিতি আহে পৰাপক্ষত এককভাৱে অকলেই পৰিস্থিতি চম্ভালিবলৈ বিচাৰোঁ যদি নোৱাৰোঁ দলীয়ভাৱে তথা আন বহুজনৰ লগত সমালোচনা কৰোঁ যে এই পৰিস্থিতিটোৰ কিয় সৃষ্টি হ'ল তেওঁলোকে যথাযথভাৱে বুজাই দিয়ে তাক অনুকৰণ কৰোঁ নিজেৰ নিজৰ যুক্তিৰে সকলোখিনি জুখি চাওঁ তাৰপাছত নিজৰ বিবেকেৰে পুংখানুপুংখভাৱে উত্তৰ দি নাইবা কৰ্মটো কৰি সেই কঠিন পৰিস্থিতিসমূহ চম্ভালিবলৈ চেষ্টা কৰোঁ